অঁ কোনে কৈছে ক'ৰ পৰা ক'ৰ পৰা কৈছে অঁ কওকচোন

অঁ ঠিক আছে অঁ কওকচোন পাব পাব নিশ্চয় পাব ইয়াত থকা মেলা হোটেল গোলাঘাটত কেইবাখনো আছে এতিয়া আপুনি হামদৈতো থাকিব পাৰিব নামবৰতো থাকিব পাৰিব

টাউনতে হ'ব তাত এনেই খোৱা বোৱা থকা মেলাৰ সু ব্যৱস্থা আছে আপোনাৰ অসমীয়া খাদ্য ৰুচিমতে যোগান ধৰে অঁ আপুনি মানে আৰাম পাব থাকি আৰু পাব পাব চব সুবিধা আছে ইয়াত অঁ যেনেকুৱা সুবিধা লাগে তেনেকুৱা সুবিধাই পাব এমাউণ্টটো আপুনি আহিবচোন বাৰু আমি কথা বতৰা পাতি মেনেজাৰৰ লগত সুধি চাম আপুনি কল কৰিব ঠিক আছে অঁ ঠিক আছে ঠিক আছে হ'ব